অ অ কওকচোন অ অ হয় হয় অ এই হেৰি কি কয় ঢলা শদিয়া আছে মাগুৰি বিল আছে গুড়িজান আছে দিহিং পাটকাই আছে আপুনি ক'লৈ যাম বুলি ভাবিছে অ অ ঢলা শদিয়া কেতিয়া মানে আহিম বুলি ভাবিছে অ সোমবাৰে

অ অ